হেল্ল' অঁ কিয়ে কি কৰছা আছোঁ দে তই ভালে আছা ক'ত বৰ্তমান মই এই সেই বৰ্তমান মই গুৱাহাটীত আছোঁ তই হয় নেকি দে এই গুৱাহাটীত মই বৰ্তমান এই সৰু এটা জব এটাই বুলি ক'ব লাগব আৰু কি অঁ প্ৰাইভেটেই তই কি কৰি আছা অঁ অঁ চেলাৰী কেনে অঁ আৰু কি বুলি কয়

এই মোৰো হ'লে দে এই কলেজৰপৰা আহিছিলোঁ ওলি আহাৰ পিছতে এতিয়া তাৰপিছত মানে কি সেইটো কাৰণে ফোন কৰলোঁ ৰ তোক তই গম পাইছা নে নাই বা কলেজ কলেজত এলুমিনি মিট হৈছে নহয় আমাৰ গম পাইছা নে নাই আমাৰ এই ৰঞ্জনে তোক কৈছে কিজানি অঁ তাসমূহ আহিব বোলে অঁ সেইটো ময়ো ভাবছোঁ সেইকাৰণে তোকো ফোন কৰলোঁ তই কি কৰা বা

ইমান বছৰ লগ পা নাই চবেই বেলেগ বেলেগত তই ক'ৰবাত ডিব্ৰুগড়ত মই গুৱাহাটীত এনেহেন দেচোন অঁ পুৰণা কথাবিলাক কলেজত আমি ক'ত কি কৰছিলোঁ কি নকৰছিলোঁ গোটেইকেইটা আহাক হীৰক আহাক ৰঞ্জন আহাক প্ৰদীপ আহাক গটেইকেইটামাখাক আমি যদি লগ পাওঁ একদিন ফুৰ্তি তামছা হ'ব আৰু এলুমিনি মিটত হয়নে নহয় আৰু এই আমি যে চাই কি আছে আছে আছে তাহোনো আছে তাহাকো মই ক'লোঁ সেইকাৰণেইটো তোকো ফোন কৰছিলোঁ এলুমিনি মিটত আহিবা মই ক'লোঁ আৰু যিমান দূৰ ময়ো কৈছো কি ইমান বছৰ লগ নাপাওঁৱেই বেলেগ বেলেগ নিজৰ কামত ব্যস্ত থাকে সেইকাৰণে মই কৈছোঁ কি সিদিনা অঁ নতুন কৰি অঁ এলুমিনি মিটত লগ হ'মতো গোটেইকেইটা কলেজত না কি ভাল লাগব তাহাঁকো সেইকাৰণে মাতছোঁ এনকে আজিকালি ইমান নিউজ নাপাওঁৱে নহয় তথাপি আমাৰ এটা এতিয়া ৰিটায়াৰ হবই লাগে এইখিনি সময়তে দেখোন বহুত বয়স হৈছিল মানুহটোৰ অঁ অঁ আৰু সেই শুনে আপিকেইটাও কৰছোঁ ৰ এই মেমটো যে আছিলে আমি যে অলি অহাৰ মোটামুটি অলি অহাৰ সময়তে এটা নতুন মেম সোমইছিল মনত আছে না নতুন কৰি পাছ কৰি অহা মে'ম এটা সোমইছিল নহয় অঁ অঁ সেইটোকো লগ পাম ভাল লাগবো আহবি সেইকাৰণে গোটেইমখাই আহিবা লাগব আপিকেইটাও কৰছোঁ তাৰ আৰু এখনো লেবেলটো গুচাই নাই নহয় আগৰ আপিমাখাকটো জানাই

জেউতিক কৰছিলোঁ বাপ্পা অ' তাইৰ কি শুনবি তাই বোলে ইমান টাকা চাকৰি কৰি আছে ইমান টাকা কামাই আছে তোহোঁত কি কৰছ এনেহেন আৰু লেবেল আৰু তেনেকুৱা কি কৰে আগতেতো তই জানাই দেখোন আগতে কেনে আছিল

অঁ তই এই তৰ সেই তৰ সেই আগত লাজকুৰীয়াটো এৰাই নাই না এথেন অলপ প্ৰফেশ্যনত গেইছা বা আগৰ অঁ কি কৰছা অঁ অ' সেইকাৰণে কি মোবাইল লৈছা

ৱাহ পূৰা দিছা আৰু বা সিদিনা কিন্তু তই এলুমিনি মিটত আহিলে পাৰ্টিটো কিন্তু দিব লাগব দেই ডেৰলাখ টকা মোবাইল লৈছা হয় হয়না আৰু যি নহওক বহুত দিনৰ মূৰত লগ পালোঁ কথা পাতলোঁ ভাল লাগিল

অঁ অঁ অঁ অঁ হ'ব এনকে কথা নাই বেলেগ বেলেগ নাযাওঁ তই আহহি ওলি তই ওলি অহাৰ পিছত অঁ দউতাই একেলগে যাম আৰু বাকীমাখা সেনকে আহিবি আজিকালি আৰু সবৰে গাড়ী আছেই না বাকীমাখা একেলগে লগ হম লগ হৈ সিদিনাটো বাৰু এলুমিনি মিটত লগ হ'লোঁ লগ হ'লোঁৱে তাৰ পিছত অঁ অঁ অঁ বাজাবা লাগব চবতে অঁ এথেনৰ ওপৰত কি ওস্তাত মাৰি আছে বা যাবা লাগব আৰু সেয়া কি বুলি কয় কথা এটা ভাবছোঁ ৰ আমিতো দিনত আমি তাতে এলুমিনি মিটত থাকলোৱেই দিনটো এনকে গেলে লগ পালোঁ আপিকেইটাও লগ পালোঁ চবেই লগ হ'লোঁ খানা চানা খালোঁ এলুমিনি মিটত লগ হৈ উঠি আৰু এই সেই দেই এটা তাৰ মাজত আৰু এটা কথা মনত পৰিল তাৰ মানে কি এই আমাৰ প্ৰফেচাৰ কেইটা ইমান দিনৰ মূৰত লগ পাম তাহাঁক কিবা এটা দিবা লাগছিল অঁ ভাল সেই পাটৰ গামচা নিম দে গোটেইকেইটাইতো ভাল কামেই কৰি আছোঁ বৰ্তমান বুজি পাইছানে নাই অঁ অঁ পাৱা যাব ন ভাল হয় নাকি অঁ হ'লি ভাল পাটৰ অঁ ভাল ভাল পাটৰ গামচা দিবা লাগব হ'লি দে অঁ এথেন নতুন কিমান কিবা হৈছি নতুনৰ কথাটোতো বেলেগ যি নহওক আমি আগৰ কেইটাই দিব পাৰলি ভাল লাগব তাহোঁন আমাক ইমান দিনৰ মূৰত দেখা পাব আমিও লগ পাম খবৰ খাতি ল'ম তেনে ক্ষণত সন্মান এটা দিব পাৰলি ভাল লাগব আৰু অঁ যি নহওক তাৰে পৰাই উলিয়েথেন আমি চবেই নিজৰ নিজৰ কামত ব্যস্ত যি নহওক ঘৰখন চলি আছে আৰু সেই কৰিম দে আমি এই কি বুলি কয় এলুমিনি মিটত আমি চব লগ চক হৈ মাষ্টৰকো আমি সন্মান চন্মান দিওঁ যদি লগমাখাও ধেমালি ফূৰ্তি কৰিলোঁ খানা চানা খালোঁ খাই উঠি আৰু হেৰি কৰিম গধূলিবেলা আমি ক'ৰবাত আমি যাওঁ দে আৰু গোটেইকেইটাই লগ হৈ সিদনাই আৰু লগ হ'ম

অঁ ক'ৰবাত ধাবা চাবা বা ক'ৰবাত ৰেষ্টুৰেণ্টত সোমাও আমি আৰু এক্সট্ৰা কৰি ভাল লাগব মই কথা এটা গম পাইছোঁ তথাপি কৰুণৰ কৰুণৰ খবৰ হাঁ হাঁ এই কি ক'বি এটাৰ নাটকে নুগুছে ৰ দ্বীপজ্যোতিয়ে সেনকে হৈছিল ৰ দ্বীপজ্যোতি লাষ্টত মই জোৰ কৰলোঁ দেচোন সি নাই কি কিবা আছে কিবা নাছে সি হেই এথেন সেই নহয় সিও মাষ্টৰে নহয় অঁ মাষ্টৰ মানে দেচোন প্ৰাইভেটত প্ৰাইভেট অঁ অঁ চবেই কিবা অঁ চবেই কিবাবি কৰি আছে ইও মাষ্টৰ এই টিউশ্যন থাকে কিবা থাকে ভেজালে নুগুছে বোলে মই কৈছোঁ তই সিদিনা এলুমিনি মিটৰ দিনা সেনে কৰা সিদিনা কাম চাম বাদ দি কাৰণ ইমান দিনৰ মূৰত আমি একেলগে পঢ়া ইমান আমাৰ স্মৃতি আছে ইয়াতে জড়িত হৈ কিমান কি আছে আমি গটেইকেইটাই লগ হ'ম লগ হ'ম ভাল লাগব ফূৰ্তি তামচা কৰিম সিদনা সি আৰু হেমাহি কৰে মই আৰু জোৰ কৰোঁতে যাম বুলি কৈছে দেচোন কৰণো আহিব কৰণক কি ক'বি আৰ আজিকালি কৰণ পূৰা কিয় কৰণেও গুৱাহাটিতে নহয় এই ডাঙাৰ ইণ্ডাষ্ট্ৰ্ৰী সি অঁ মেনেজাৰ দৰমাহ পাতিও দৰমাহ পতিও ভাল সি আহিব দেচোন সিটো জানাই সি জানো আহিবনে নাই আৰু আপিকেইটা আহলি আগৰপৰাই জানা আপিকেইটাৰ তাৰ লিলিমাই ফ্লাৰ্ট কৰা কিবা জানাই দেখোন সি আহিব সিদিনা নমৰিল কিন্তু ভাল লাগে আৰু যি নহওক অঁ তই সেই কথা আও সি সিকে মনত পৰা নাইয়ে অঁ মটি ওস্তাত সিয়ো নহয় বৈদ্য কাণ পকাব অস্তাত সিয়ো সেই সেনকেই লেবেল মাৰব ইমান টাকা তই তোহোঁন কিমান পাই আছা মই ইমান পাইছোঁ এই মোবাইল লৈছোঁ এই কৰছোঁ এই কৰছোঁ মানে নানান ধৰণৰ কথা ক'ব সি

এই ৰ তাৰ মাজত এটা কথা কওঁ এটা কিন্তু কথা কি ভাল লাগে কলেজত কলেজ হওক বা স্কুল হওক হায়াৰ চেকেণ্ডেৰী যি নহওক এই এলুমিনি মিট পাতবা লাগে হয় না কাৰণ কিয় তাৰপৰাই উলি যা অঁ পঢ়ি শুনি তাৰপৰাই উলি যায় হয় তাৰপিছত চবেই বেলেগ বেলেগ নিজৰ কামত ব্যস্ততা হৈ থাকে হয়না

অঁ কণ্টেক্টত অঁ কণ্টেক্টত থাকব কথা বাত্ৰা হৈ থাকব কিবা সহায় লাগলিও আৰু ইমান বছৰে একেলগে পঢ়ি আহা লগৰকেইটা ইমান চবে নিজৰ নিজৰ কামত বাহিৰত ব্যস্ত হৈ থাকে এলুমিনি মিট নিচিনা এনকে পাতলি গটেইমখা লগ হোৱা যায় যায় এই সুখ দুখৰ একদিন কথা পাতা যায় কোনে কি ক'ত কি কৰি আছে চব জানা যায় সেনেহেন কথা নহয় ভাল অঁ ভাল চিন্তা দেই কিন্তু এইটো ভাল লাগে এলুমিনি মিটোক যি সেই এলুমিনি মিটত কলেজতে হওক ত'ৰ স্কুলতে হওক যি নহওক সেইটো পাতবা লাগে আৰু যোনে অঁ যোনে এইটো সেই অৰ্গেনাইজ কৰছে পাতছে মোৰ কিন্তু ভাল লাগছে দেই গোটেইমখা লগ পাম ভাল লাগব একদিন আৰু কি কামত সদায় ব্যস্ত থকোৱেই একদিন সেই তাতে টাইম স্পেণ্ড কৰিম আৰু অঁ মানে পইচা আছে না ইনভেষ্ট কৰছে খোৱাব লাঞ্চত ব্ৰেকফাষ্টত কিবা আছে নেকি কল ব্ৰেড পেটিছ এনেহেন কিবা আছে কিজানি আৰু লাঞ্চ দিব লাঞ্চত ত'ৰ ফ্ৰাই বিৰিয়ানী চিৰিয়ানি কিবা থাকব অঁ হ'ব দে অঁ গ্ৰুপত এড এড কৰিম দে গ্ৰুপত এড কৰিলেতো বাকীবিলাকৰ নাম্বাৰো পাবি এড কৰলে বাকীকেইটা নাম্বাৰো পাবি লগো পাবি গম পাবি বাকীকেইটাক ভাল পাবি দে অলপ তাতে অঁ ভাল লাগব এথেন অঁ অঁ গ্ৰুপটো এটা মেছেজ দিলি ভাল লাগব মাঘৰ বিহুতটো যাওঁৱেই ঘৰত মাঘৰ বিহুত অঁ অঁ মাঘৰ বিহুত মানে বেলেগ বাকী বাদ হ'লিও মাঘৰ বিহুত কিন্তু নিজৰ গাঁওখানলৈ মনত পৰে ঘৰত যাবাই লাগব সেইটো উপায় নাই সেইটো এটা ইমশ্যনৰ কথা আৱেগৰ কথা এইটো যাবাই লাগব যাওঁ গোটেৰে লগ হওঁ খানা খাওঁ একদিন ভাল লাগে আৰু অঁ লগ হোৱা যায় ভাল লাগে আৰু সেই দেই মই যে কৈছোঁ মাষ্টৰবিলাকক কিন্তু কিবা দিবা লাগব দেই ভাল সন্মান এটা দে এথেন এৰো নেকি মোৰো অলপ মাতি আছে লগ পাম দে আৰু গ্ৰুপটোতো ত'ক অঁ গ্ৰুপটোতো ত'ক এড কৰি দিম দে দে